এইয়া ঘৰতে আছোঁ ভালনে তোমালোকৰ অঁ আছোঁ আৰু বহুত দিন লগ পোৱা নাই এইবাৰ গম অঁ ভাল ভাল তোমালোকৰ ভাল ভালেই অঁ অঁ এই এইবাৰ শুনিছোঁ গোলাঘাট অঁ বনাই আছোঁ অঁ বনাই আছোঁ অঁ এইবাৰ গোলাঘাটত এই চাহ বাগানত ফেষ্টিভেল এটা পাতিছে গম পাইছানে অঁ তালৈ যাম বুলি ভাবিছোঁ তুমিও আহিবা আৰু আৰু তাৰ তোমালোকৰ তাৰো পাৰিলে দুগৰাকীমান লৈ আহিবা কিবা অনুষ্ঠানো আছে বোলে অঁ পাতিছে ভালকৈ অঁ অঁ অঁ ময়ো নিম এইফালৰপৰা লগ হ'ম বহুত দিন লগ পোৱাও নাই তেতিয়া কথা পতাও হ'ব আমি ইয়াৰপৰা দহটামান বজাত যাম তাত বাৰটামান বজাৰপৰা আৰম্ভ হ'ব নেকি অঁ অঁ অঁ হ'ব তেতিয়া অঁ তেতিয়াহে লগ পাম কথাও পাতিম অঁ এইবাৰ বৰ ডাঙৰকৈ পাতিছে বুলি গম পাইছোঁ এইবাৰ ডাঙৰকৈ পাতিছে অঁ ডাঙৰকৈ পাতিছে কোনোবা মিনিষ্টাৰো আহিব বোলে এইবোৰ সিহঁতৰ এই কৰম পূজা বুলি কয় সেইবিলাকো পাতে নাচ গান হয় বৰ ডাঙৰ অনুষ্ঠান আৰু তাতেও গোলাঘাটৰে মিনিষ্টাৰ দুজন আছে তাৰপৰা এম এল এও আছে সেইকাৰণে এইবাৰ বোলে অলপ ডাঙৰেই হ'ব সেইকাৰণে চায়ো আহোঁ তোমাকো লগ পোৱা নাই বহুত দিন ল'ৰা ছোৱালী ডাঙৰেই হ'ল চাগে অঁ অঁ অঁ মোৰো ডাঙৰ হৈছে আৰু মোৰ ছোৱালী এম এ কম্প্লিট হ'ল আৰু ল'ৰা ডিগ্ৰী শেষ হ'ল আৰু এতিয়া ছোৱালী আৰু বিয়া দিম বুলিয়েই ভাবিছোঁ বিয়াও ঠিক হৈছে বিয়ালৈও মাতিম আহিবা অঁ পাতিম আৰু তাতে পাতিমগৈ অঁ লগ পাই সঁচাকৈ ভালেই লাগিছে বহু দিন ফোনো কৰা হোৱা নাই কথা পতাও হোৱা নাই অঁ

অঁ অঁ হয় অঁ নোৱাৰি নিজৰ নিজৰ দায়িত্ব থাকে অঁ হয় আকৌ তাকে অঁ অঁ সেইদিনাখনে ল'গ পাম ভালো লাগিব অঁ এতিয়া বাকী ভাল আৰু ন খেতিপথাৰ চব শেষ হ'ল আৰু উঠিলে খেতিপথাৰ ওলালে ন আমাৰ ইয়াতো হাতীৰ প্ৰব্লেম সেইকাৰণে খেতিপথাৰ ইমান নহয় আৰু অঁ সেইকাৰণে আৰু আমাৰ ইয়াত চাহ আমাৰ ওলায় অঁ ইয়াত অকল চাহখেতিটোহে বেছি আৰু তোমালোকৰ তাত অঁ ধানখেতি ন আমাৰ ইয়াত চাহখেতি এই ধানৰ ইমান ধানৰ গোন্ধটো পালে হাতী বেছিকৈ আহে সেইটো কাৰণে আৰু আমি হ'লে ধানখেতি কৰিব নোৱাৰোৱেই ইয়াত আৰু চাহ খেতিহে আৰু অঁ অঁ অঁ ময়ো বহুতদিন অঁ বহুতদিন যোৱা নাই বোলো এইবাৰ যাওঁ চাই আহোঁগৈ কেনেকুৱা হয় লগ পাম অঁ লগ পালে আৰু কথা পাতিম আৰু ন অঁ তাকে বহুতদিনৰ মূৰত লগ পাই কথা পাতিছোঁ ভালেই লাগিছে পাতি থাকিম পাতি থাকিমেই লাগিছে আৰু একেদিনাখনেই ভালকৈ পাতিম তুমিও লগৰ কেইজনীমান লৈ ল'বা লগ ময়ো লৈ ল'ম

অঁ অঁ ভালো লাগিব চা চিনাকিও হ'ম অঁ অঁ অঁ তুমিও অহা নাই আমাৰ ইয়ালৈ আহিবা তেতিয়াহে অঁ অঁ তেতিয়া তাতে লগ হ'ম আৰু অঁ তোমালোকে গাড়ীত আহিবানে নে গাড়ী ভাড়া কৰি আহিবা অঁ অঁ অঁ অঁ অঁ হ'ব তেতিয়া দিয়া এনেকৈ গাড়ী লৈ গ'লেহে সুবিধা হ'ব সৰহ মানুহ গ'লে বহু দিনৰ মূৰত কথা পাতিছোঁ ভাল লাগিছে অঁ লগৰ আৰু ন ইমান দিন লগ পোৱা নাই